হেল্ল' পি আৰ কেব এজেঞ্চি হয় মই নেঞ্চিয়ে কৈছোঁ হয় হয় মই কালি আপোনাৰ পৰা কেব এখন বুক কৰিছিলো আৰু এয়াৰপৰ্টত মোৰ ফ্লাইট আছিলে হয় হয় দিনৰ দুই বজাত কিন্তু এতিয়ালৈকে কেবখন আহি নাপালে এতিয়া এক বাজিলে কিছু সময়ৰ পিছত মোৰ ফ্লাইট মিছ হ'ব কাৰণ ইমান কম সময়ৰ ভিতৰত মই গৈ নাপাওঁ আপোনালোকে এনেকুৱা কিয় কৰিলে কাৰণ যোৱা কালিয়েই মই যিতু যিহেতু বুক কৰিছোঁ গাড়ীখন গতিকে আপোনালোকে টাইমত পঠিয়াব লাগে আৰু এই গাড়ীখন মিছ হোৱাৰ কাৰণে মোৰ আজি কিমান ডাঙৰ লোকচান আপুনি জানেনে মোৰ দেলহিত এখন জৰুৰী মিটিং আছিলে যিখন মিটিঙত মই বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতিব লগীয়া আছিলে আৰু সেইটো মিছ হোৱাৰ কাৰণে আজি ডাঙৰ সমস্যা হ'ব আপুনি গ অনুভৱ কৰিছেনে বাৰু মই বেয়া পাইছোঁ আপোনালোকক আজি মই আপোনালোকৰ পৰিবহণ এজেঞ্চিক মই কমপ্লেইন কৰিম আৰু মই আপোনাক ফাইন কৰিম যে আপুনি মোক যিখিনি টকা মই কালি পে'মেণ্ট কৰিছোঁ এডভান্স বুকিঙৰ কাৰণে আপোনাক পাঁচশ টকা দিয়া হৈছে গতিকে সেইখিনি মোক ৰিফাণ্ড কৰাৰ লগতে মোক আৰু ওপৰিঞ্চি আপোনালোকে টকা ব্যয় কৰিব লাগিব মোৰ লগত এইটো কিন্তু মই কেছ কৰিম আপোনালোকৰ ক্ষেত্ৰত আজি অতদিনে আপোনালোকে ডিব্ৰুগড়ৰ পৰা ইমান ধুনীয়া এটা আপোনালোকে ট্ৰেঞ্চপৰ্টিং কাম কৰি আছিলে আজি হঠাৎ আপোনালোকে এনেকুৱা এটা কাম কৰিলে যিটোৰ কাৰণে আজি এটা বেয়া ইমেজ হৈ গ'ল আপোনালোকৰ নাই নাই মই সেইবিলাক কথা নুশুনো আপুনি মুঠতে মোক মোৰ এই বিপদটোত সহায় নকৰাৰ বাবে আপোনাক মই বেয়া পাইছোঁ আৰু আপোনাক মই এই পৰিবহণ এজেঞ্চিক মই আপোনাৰ বিষয়ে কমপ্লেইন কৰিম আৰু ভৱিষ্যতে আপোনালোকৰ কেবক মই কেতিয়াও এক্সকিউজ নকৰোঁ আৰু মই কেতিয়াও আপোনালোকক কেতিয়াও অনুৰোধো নকৰোঁ